অসমৰ ৰাজ্যিক ভাষা হ'ল অসমীয়া এই অসমীয়া ভাষাটি অসমৰ প্ৰত্যেকখন জিলাতে শিক্ষাব্যৱস্থাত বাধ্যতামূলক অসমৰ শিক্ষা ব্যৱস্থাৰ মাধ্যম বুলি ক'লে আমি অসমীয়া ভাষাটোকে জানো অসমৰ চৰকাৰী বিদ্যালয়সমূহত প্ৰত্যেকখন খনতে অসমীয়া ভাষাটো বাধ্যতামূলক কৰা হয় আৰু অসমীয়া মাধ্যমৰ জৰিয়তে স্কুলত শিক্ষাদান কৰা হয় যিহেতু অসমৰ বেছিভাগ মানুহৰে মাতৃভাষা অসমীয়া সেয়েহে এই অসমীয়া ভাষাটোৰ জড়িয়তে অসমত শিক্ষা ব্যৱস্থাটো চালিত কৰা হয় এই শিক্ষা ব্যৱস্থাটিত অসমীয়াই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আমাৰ মাতৃভাষা অসমীয়া হোৱা কাৰণে আমি যেতিয়া অসমীয়া ভাষাত শিক্ষা লাভ কৰোঁ লগে লগে আমাৰ শিক্ষাটো স্থায়ী হয় আৰু আমি সহজতে বুজি পাওঁ বস্তুখিনি সেয়েহে এই অসমীয়া ভাষাটোৱে শিক্ষা ব্যৱস্থাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে কৰিছে বুলি ক'ব পাৰি আৰু ভৱিষ্যতেও কৰিব